আমাৰ ধৰ্মীয় আমাৰ গাঁৱতো এজন আছে সেইজনেও আমি নাম

কাম হৈ থাকে নাম কীৰ্তন আদি সেইবিলাকৰ দিহা পৰামৰ্শ দিয়ে তাতোতকৈ আমাক শৰণ ভজন দিবলৈ আমাক মাজুলীৰ সত্ৰৰ পৰা আমাৰ ৰাজমেধি গুৰু আহে তেখেতে আহিব নামঘৰলৈ তেখেত আহিলে নামঘৰলৈ প্ৰথমে আদৰি আনি আমি তেখেতক বহুৱাই কৰি তেখেতে আমাক বহুত বজুনি দিয়ে তেখেতৰ ওচৰত আমাৰ ল'ৰা ছোৱালীয়ে শৰণ ল'ব লয় আৰু আমাৰ হেৰিসকলে বয়োজ্যেষ্ঠসকলে ভজন লয় ভজন লৈ নাম কীৰ্তন কৰিবৰ কাৰণে আজ্ঞা লয় আৰু ৰাজমেধি থকাকেইদিন ৰাজমেধি সত্ৰৰ পৰা যেতিয়া আহিব ৰাজমেধিয়েও তেখেতৰ ওপৰৰজনৰ পৰাই আজ্ঞা লৈ আহে তেখেতে সেইবিলাক আমাৰ গাঁৱত গাঁৱত নতুন নতুন কিবাকিবি নিয়ম নীতি সেইবিলাক দেখুৱাই দিয়ে আমাৰ এতিয়া উঠি অহা ল'ৰা ছোৱালীবোৰ কেনেকৈ কি কৰিব লাগে তেওঁবিলাক কেনেকৈনো আগবাঢ়িব তেওঁবিলাক কেনেকৈনো ভাল হ'ব আমাৰ তেখেত তেখেতলোকেই আমাক সেইবিলাক ৰাস্তা দেখুৱায় আমাৰ গুৰু বুলি ক'বলৈ হ'লে আমাৰ ৰাজমেধিয়ে তেখেতৰ ওচৰতে আমি শৰণ ভজন লৈছোঁ আৰু আমাৰ ওচৰ চুবুৰীয়াসকলেও আমাৰ তেখেত হ'ল আমাৰ গুৰু ওচৰতে শৰণ ভজন লয় আমি মাজুলী সত্ৰৰ আমাৰ গুৰু আছে তেখেতলোকে আহি পেলানিয়ে আমাক বহুত নজনা কথা শিকায় শিকাই থাকি তেখেতলোক যায়গৈ আৰু আমাৰ ধৰ্মৰ নামঘৰতো আহি তেখেতলোকে শিকাই থৈ যায়হি নাম নামষাৰ কেনেকৈ পাতিব লাগে কি কৰিব লাগে নামত আমি কেনেকৈ কিছুমানৰ নাম নাম নামষাৰেই হয় মাহ প্ৰসাদ ওলায় আৰু কিছুমানত ধৰক নাম ছ ভোজ দিব লাগে এনেকৈ ক যিটো সেইয়াত যিটো কামত যিটো কৰিব লাগে তেখেতলোকে আমাক সেইটো শিকাই বুজাই দিয়ে আমুকটো কৰিবি বা তামুকটো কৰিবি